অ' অ' কোনে কৈছে অ' অ' অ' কওকচোন বাৰু মই হেৰি এ জোনালীয়ে কৈছো অ' কওক অ' অ' আপোনাৰ ভালনে অ' হেৰি গা মূৰ ঠিকে আছে অ' বাকী খা খবৰ এই যে ধৰণী যে ধৰণীৰ জীয়েক যে আপোনালোকৰ লগতে যে আছিলে অ' অ' এই ধৰণীৰ জীয়েক মই জোনালী মই এতিয়া এই নতুন পদ্ধতিৰে মানে খেতি বাতি কৰাৰ সেইটো হেৰি আৰ গুৱাহাটীত থাকো অ' অ' আপুনি কি কৰি থাকে এতিয়া অ' অ'

মও মানে এতিয়া সেই সেয়া ধৰক নতুন পদ্ধতিৰে যে আজিকালি খেতি বাতি কৰে ধৰক টেক্টৰেৰে হাল বোৱা অ' ম্যে মেচিন চেচিনেৰে ধৰা মৰণা মৰা অ' সেইবিলাক বিষয়তে থাকো আৰু গুৱাহাটীত থাকো বাৰু হৌৰি কওকচোন আপোনালোকৰ অগতে পুৰণা খেতি বাতিখিনি মানে কেনেকৈ কিধৰণত কৰিছিলে সেইবিলাক কওকচোন বাৰু শুনো

এতিয়া ধৰক নতুনকৈ পদ্ধতিৰে খেতি বাতি কৰে ধৰক কম সময়ৰ ভিতৰতে ধৰক টেক্টৰে হাল বায় বা কম সময়ৰ ভিতৰতে মৰণা মাৰে মেচিনেৰে বা ধৰক কম সময়ৰ ভিতৰতে প্ৰত্যেকটো কাম হয় তাৰ বিষয়ে আপুনি কি ক'ব বাৰু

অ' সেইটো হয় বাৰু

অ' হ'ব দিয়ক বাকী ভালে নহয় ন অ' আহিবচোন আমাৰ ফালে মইও গ'লে বাৰু সিফালে যাম এপাক অ' হ'ব দিয়ক